অঁ কোনে ক'লে বা অঁ হয় কওকচোন

অঁ হয় কোনখিনিৰপৰা ক'লে আপুনি

তাকে আপুনি কোন ঠাইৰপৰা ক'লে এতিয়া হয় হয় আপুনি

অঁ আপুনি সমস্যাখিনি বিশেষকৈ আপুনি ধুনীয়াকৈ লিখি পেলাই মোলৈ পঠাই দিয়ক আৰু মই চাই লৈ নিউজটো বনাই মিডেয়া মানে কাকতলৈ বেলেগ বেলেগ বাতৰিলৈ আপোনাক পঠাই দিম

হয় আপোনালোকৰ মাজুলীৰ কোন ঠাইৰ সেইটো উল্লেখ কৰিব হয় হয় আপোনালোকৰ আৰু বিচাৰৰমৰ্মে হয় ঠিক আছে অঁ মই বাৰু পেপাৰলৈ পঠাম আৰু চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ বেলেগ বেলেগ পেপাৰলৈ পঠাম বাৰু ঠিক আছে